এই কোৱা কি খবৰ একদম সুন্দৰ চলি আছে একদম টিপটপ তুমি সোনকালে আহা আৰু আমি তোমাৰ অপেক্ষাতে আছোঁ আৰু ঠিক আছে আহি যোৱা আহি যোৱা ক'ত আছা বৰ্তমান এই দুৰ্গা পূজাটো এইবাৰ সাংঘাটিক চলিছে আমাৰ কল্যাণী মন্দিৰত তোমাৰ ঠিক আছে থাকি আহিব পাৰিবা একদম পূৰা নতুন নতুন বস্তু চাব পাৰিবা এই দুৰ্গা পূজাত আমাৰ ইয়াত মানে তোমাৰ একদম পৰম্পৰা অনুযায়ী মানে ম'হ বলি কিবা কিবি এইবিলাক বহুত চলি থাকে দূৰ্গা পূজাত তো তুমি আহিলে চাব পাৰিবা নতুন নতুন বস্তু যিটো তোমালোকৰ ফালে যিটো নেপায় আমাৰ ফালে সেইটো পায় অঁ বিহুত আমাৰ এই মুকলি বিহু পাতিছে জেং বিহু পাতিছে একদম সাত সাতদিনৰ দিনা সাতটা বিভিন্ন ধৰণৰ বিহু পাতিছে বহুত মানে আগৰ পুৰণা যোনখিনি জনপ্ৰিয় শিল্পী সেইসকলো আহিছে তাতে আমা দীপা ফিল্ডখনতো পাতিছে আমাৰ মানে ঘৰৰ ওচৰে পাঁজৰে একমাত্ৰ বিহু বিহু আৰু বিহু মানে নন ষ্টপ বিহু মানে সাতদিন ধৰি হয়

হা ধুনীয়াকৈ চাব পাৰিব মই তোমাৰ সুন্দৰ যোগাৰটো কৰি দিছোঁ আৰু তুমি নতুন নতুন খানা পিনাবিলাক দেখি থাকিবা আমাৰ ঘৰতো এইবাৰ মানে বহুত ধুনীয়া ধুনীয়া খানা বনাই আছে পিঠা পনাতো বনাইছেই তাৰ উপৰিও আমাৰ ঘৰত বিশেষ একো নবনায় মানে কিন্তু এইবাৰ মানে অলপ বেলেগ বেলেগ বনাইছে তো তুমি যদি আহা এইখিনি বস্তু চাব পাৰিবা আৰু তোমালোকৰ তালৈ লৈয়ো যাব পাৰিবা যিটো তোমালোকৰ সেইফালৰ খিনিৰ হাতত সেইটো নাথাকে বাট আমাৰখিনিৰ হাতত সেইখিনি থাকে তো তোমালোকে আহিলে বস্তুবিলাক শ্ৱেয়াৰ হ'ব শ্ৱেয়াৰ হ'লে কি হ'ব তেতিয়া আমাৰ এই বিহু পৰম্পৰাটো বেছি আগবাঢ়িব গম পাইছা নাই সুন্দৰ পৰিৱেশ তুমি চতিয়াৰ পৰা হাৱাজান তুমি সুন্দৰকৈ ঘূৰাই আনিম তো হাৱাজানত এখন ধুনীয়া বিহু পাতি আছে হাৱাজানত তোমাৰ মাঘৰ বিহু কাতি বিহু ভোগালী বিহু মানে মানে অঁ দু দু অঁ দু দুৰ্গা পূজা একদম সুন্দৰ্ভাৱে হয় বিশ্বনাথ চাৰিআলি সুন্দৰভাৱে বিশ্বনাথ ঘাটত পাতে তাকে হেলেম গমেৰী হওক তোমাৰ ঘাঁহিগাঁও হওক হাৱাজান হওক কলাবাৰী হওক বিভিন্ন জেগাত পাতে তাতে আমাৰ কল্যাণী মন্দিৰততো পাতেই তো তাত ইমান ধুনীয়া একদম সাংঘাটিক পৰম্পৰা একদম আতঁৰৰ পৰা চলি আহিছে তাত মানে বহুত আঁতৰ আঁতৰৰ মানুহ আহে ঠিক আছে ঠিক আছে দিয়া ৰাখা আহিবা